আমাৰ ৰাজ্যত এনেকুৱা কি এনেকুৱা বস্তু আছে যিটো নেকি আমি ভাৰতৰ অন্য ৰাজ্যত দেখা পোৱা নাই যেনে আমাৰ বিহুটো বিহুটোৰ ৰঙালী বিহুটো যেনেকৈ বিহু নাচ বিহু ঢোল পেঁপা গগনা আদিৰে ৰজন জনাই যায় এই তেনেকুৱা আমাৰ তেনেকুৱা অন্য ভাৰতৰ কোনো ঠাইতে আমি দেখা পোৱা নাই সকলোবিলাক দেখিলেও তেনেকৈ আৰু দেখা আমাৰ ৰাজ আমাৰ ৰাজ্যত মন্দিৰো তেনেকৈ ধৰক বহুতো মন্দিৰ আছে সেইবিলাক মন্দিৰ বেলেগ ঠাইত তেনেকুৱা দেখা নাই

নীলাচল মন্দিৰ আৰু আৰু আমাৰ অসমত বহুতো মঠ মন্দিৰো আছে সেই মন্দিৰবিলাকতো তেনেকুৱা দেখা নাই গণেশ মন্দিৰ গণেশ মন্দিৰো আছে বেলেগ ব বাহিৰত তেনেকুৱা আমি গণেশ মন্দিৰ দেখা নাই যেনেকৈ নিয়মিত শৃংখলাবদ্ধ হৈ সকলোবিলাক কাম কৰে কাম কৰে আৰু সকলোবিলাক বস্তুৱেই আমাৰ অসমত খুব ভাল লগা বস্তু আছে যেনে আমাৰ অসমত যিবিলাক বস্তু ঠাইত ভাৰতত সেইবিলাক বস্তু পোৱা নাযায় যেনে অসমত আছে বিহু নৃত্য বিহু নৃত্যৰ লগতে আমাৰ অসমৰ পৰা বহু অসমৰ পৰা ভাৰতলৈ হেৰি কৰা হৈছে আৰু এতিয়া ঝুমুৰ নৃত্য ওপৰত প্ৰশিক্ষণ কৰি আছে এনেকে সকলোবিলাক বস্তু আমাৰ অসমতেই বিশেষত্ব এইবিলাক পোৱা যায় আৰু আমাৰ অসমত বহুত মানে বস্তু আছে যিবিলাক বস্তু নেকি আমি ভাৰতত দেখা পোৱা নাযাওঁ সকলো ফালৰ পৰাই শৃংখলাবদ্ধতাৰ ফালৰ পৰাও তেনেকৈ পোৱা পোৱা নাযায় আৰু মানে সকলো ফালৰ পৰাই পোৱা নাযায় বাহিৰত আপুনি মঠ মন্দিৰত যাব ঠেলা ঠেলা হেঁচা একদম ক'তো মানে ভৰি দিব নোৱাৰি এনেকুৱা এটা অৱস্থা হৈ যায় কিন্তু আমাৰ অসমৰ মঠ মন্দিৰবিলাকত গ'লে অ সকলোবিলাক একদম শৃংখলাবদ্ধ হৈ মানুহবিলাক যায় সকলো ফালৰ পৰা একদম আমাৰ অসমখন বৰ মানে ক'বলগীয়া বস্তু বা চাবলগীয়া বস্তু যেনে মানুহৰ অসমখনত চাবলগীয়া বহুত বস্তুৱেই আছে আৰু চাবও পাৰি মানুহ যেনেকৈ সকলোবিলাক আমাৰ অসমত মানে চালে চাই থাকিব মন যোৱা চকুযোৰা একটা প্ৰাকৃতিক সৌন্দৰ্যও আছে আৰু অসমত বহুতো ভাল ভাল মানে বস্তু পোৱা যায় যেনে আপোনাৰ বাঁহ বেতৰ কামো পোৱা যায় আৰু অসমত চাবলগীয়া বহুত কাম আছে জাপি এটা আপুৰুগীয়া আমাৰ সম্পত্তি এটা মানে সেইটো হৈছে অসমত জাপি জাপিটো মানুহে অসমৰ পৰাই মানে বাহিৰলৈ নিয়া হয় ভাৰতলৈ নিয়া হয় বা অন্য জেগালেও ভাৰতৰ অন্য জেগালেও নিয়া হয় বাহিৰতো নিয়া হয় জাপিটো আমাৰ এটা আপৰুগীয়া বস্তু জাপিটো বৰ ভাল মানে অসমতে তৈয়াৰ হয় নলবাৰীত তৈয়াৰ হয় আৰু কাঁহ পিতল কাঁহ পিতল এইবিলাকো আমাৰ অসমতেই তৈয়াৰ হয় অসমত কাঁহ পিতলটোও হয় সৰ্থেবাৰীত হয় কাঁহ পিতলটো হাজোত হয় কাঁহটো সৰ্থেবাৰীত হয় পিতলটো হাজোত হয় যেনে শৰাই সকলোবিলাক আজিকালিতো বহুত বস্তুৱেই বনায় কাঁহৰ পিতলৰ বহুত বস্তুৱেই বনায় চালে চাই থাকিব মন যোৱা আপুৰুগীয়া বস্তুবিলাক আমাৰ অসমত পোৱা যায় অসমৰ মানুহবিলাক অৱশ্যে কৰ্মজীৱী তেওঁলোকে সকলোবিলাক কৰ্ম কৰিয়েই খাব বিচাৰে গতিকতে তেওঁলোকে কৰ্মৰ ফালৰ পৰাই সকলোবিলাক কাম কৰে ব বস্তু বস্তু ব বনাই বা এই কাঁহ পিতলৰ বস্তু বনায় আৰু তেওঁলোকৰ জীৱিকা উপাৰ্জন কৰে তেনেকেই আৰু তেওঁলোকে বহুত কামো কৰে আৰু আমাৰ অসমৰ মানুহবিলাকে খেতি খেতি বাতি কৰিও অৱশ্যে মানে জীৱিকা উপাৰ্জন কৰে বহুত বহুত মানুহেই তেনেকৈ জীৱিকা উপাৰ্জন কৰে অসমত ৰাজ্যখন সঁচাকৈ এখন বিশেষ চাবলগীয়া বা জানিবলগীয়া ঠাই বুলি আমি ভাবোঁ আৰু